গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱনত খেলবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ তেওঁলোকে খেলৰ জৰিয়তে যিবোৰ কথা শিকিছে যেনে এজনে সিজনৰ লগত পৰিচয় হোৱা এজনে সিজনৰ লগত কেনেদৰে থকা আৰু এজনে সিজনৰ লগত কেনেদৰে কথা বতৰা পাতিব লাগে বা তেওঁলোকৰ লগত কেনেদৰে আচৰণ কৰিব লাগে আৰু কিছুমান সময়ত কেনেদৰে কি কৰিলে ভাল এই সকলোবোৰ তেওঁলোকে খেলৰ জৰিয়তে শিকে আৰু তাৰ লগতে তেওঁলোকে কেনেদৰে সকলোৰে লগত মিলিজুলি থাকিব পাৰে আৰু মিলিজুলি একেলগে শিকিব পাৰে এই সকলোবোৰ তেওঁলোকে খেলৰ জৰিয়তে শিকে